প্ৰতীক্ষা এন জি অ' হয়নে আমাৰ ইয়াত পানী সমস্যা আছে আপুনি সহায় কৰিব পাৰিবনে পানীত আইৰণ আছে নহয় খোৱাপানী আমাৰ গাঁওখনৰ নাম বি জিলা মাজুলী ছেভেন ওৱান ফাইভ ছেভেন ওৱান ছেভেন ওৱান ছেভেন ওৱান আই ঔ মা

অঁ এতিয়ালৈকে নাই দিয়া বাৰু

আপোনালোকে যিমান পাৰে সোনকালতে আহিবচোন বেলেগ প্ৰশ্ন ইমান নাই বাৰু পানীটোহে আকৌ প্ৰব্লেম হৈ আছে পানী আহে কিন্তু পানীটো অকণমান বেয়া নিচিনা লাগে খাবলৈ অঁ বাৰু আজিলৈকে যোৱা নাই বাৰু অঁ বাৰু মই এবাৰ যাম সুধি আহিমগৈ একো নাই ঠিক আছে